অঁ এই শিৱসাগৰ ৱাটাৰ চাপ্লাই হয়নে এইটো মোৰ অলপ হেৰি আছিলে আপোনাৰ প্ৰব্লেম আছে আপোনাক সেইখাতিৰত মই ফোন কৰিছিলোঁ মানে পানী চাপ্লাইটো ভালকৈ পোৱা নাই মানে আমাৰ এইফালে সেইটোতো গম পাইছোঁ গোটেই পানীটো আপোনাৰ লে লেতেৰা লেতেৰা পানী আহিছে তাৰপৰা স সময়মতেও পানীটো কোনো টাইম টেবুল নাই নেকি আপোনালোকৰ অঁ তেওঁ বোলে অলপ চাই চিতি মানে অলপ সোনকালে কৰিব লাগে আৰু গোটেই পানীটো ভাল একদম চাফা পানী অহা নাই প্ৰথম এদিন প্ৰথমতে যি আহিলে আহিলে এতিয়া পানী গোটেই লেতেৰা পানী আহিছে আৰু পাইপবিলাক কি হেৰি কৰিছিলে আপোনালোকৰ তেতিয়াহ'লেতো আমি মণ্ঠলিটো প বিল পে' কৰি আছোঁ পঞ্চাছ টকা পঞ্চাছ টকাকৈ সেইটোতো আপোনালোকেতো হেৰি কৰিব লাগিব আপোনালোকে চাব লাগিব কেতিয়া চাব পাৰিব আপোনালোকে অঁ অঁ সোনকালে মানে জল্দি আহি পিনি এইটো মোক কমপ্লেইনটো হেৰি কৰি দিবা গোটেই আৰুতো পানী পাইপৰ পৰা মানে গোটেইবোৰ অৱস্থা নাইকীয়া হৈছে মানে

পানীটো প্ৰথমতে চাফা আহিছিলে আপোনাৰ চাফা অহাৰ পিছতে আকৌ তাৰপিছত কেতিয়াবা পানীটো ৰৈ দিয়ে টুপুক টুপুককৈ লাহে লাহে পৰে কেতিয়াবা একদম ভৰককৈ ৰঙা পানী টাইপত মানে আহে গোটেই পানীখিনি মানে কি হৈছে একদম ধৰিব পৰা নাই পাইপে ফুটি গৈছে নে ক'ৰবাত জাম লাগি গৈছে সেইটো কি হৈছে একো গম পোৱা নাই মানে এইটো লাইনটো মই সেইটো মই চেক কৰা নাই মানে এইটোতো অকল মোৰ মোৰ লাইনটো অকল অকলশীয়া লাইন মানে অকলশৰীয়া অঁ মোৰ যোনটো এতিয়া আছো মোৰ ঘৰটো মানে কয় বেলেগৰ গতে সেইটো সেই তেনেকুৱাত নপৰে মোৰ ঘৰটো অকলশৰীয়া চাইড যে সেই খাতিৰত অকলে অকলে পানীটো সেইটো হেৰি কৰে সেইটো অকলশৰীয়া মই তাকে ভাবিছোঁ চিংগুল হোৱাত যদি পানীটো যদি কমকৈ পৰেনে কেলৈ কিয় সেইটো হ'ব সেইটো মানে অলপ বেছিকৈ পানীটো পৰিলে মানে অলপ ভাল হয় মানে আহিব এতিয়া এতিয়া ৱাটাৰ ছাপ্লাই মানুহ আহিব কেতিয়া আপোনালোকৰ ইয়ালৈ

অঁ চাই পিনি সোনকালে ঠিক কৰিবা আৰু এইটো চোৱা অলপ টাইম টেবুলটো মিলাবা কেতিয়াবা কাৰেণ্ট নাথাকিলে বুলিয়ে যে তোমালোকে যে পানী নিদিয়া সেইটো কিহৰ প্ৰব্লেম তোমালোক দস্তুৰমত তোমালোকৰ তাততো সেইটো ডি জিটো আছে নাই ডি জিটো চলাই পিনিতো ষ্টাৰ্ট কৰি পিনি তোমালোকেতো পানীটো দিব পাৰা নহ্ সেইটো আপোনালোকৰ প্ৰব্লেম বৰষুণ দিছে ৰ'দ দিছে আপোনালোক ক'ৰবাত ফুৰিব গৈছে বিয়া খাবলৈ গৈছে সেইটো আমাৰ আমাৰ সেইটো সেইটো নহয় সেইটো আপুনিয়ে চলভ কৰি দিব লাগিব মানে সময়মতে নহ'লে কাৰোবাৰ এটাক চমজাই থৈ দিয়ক এইভাগে যদি ডেইলি কমপ্লেইন আহি থাকে ডেইলী এতিয়া চ প্ৰত্যেকঘৰ মানুহে পঞ্চাছ টকাকৈ পইচা দি আছে তাৰে যদি এহেজাৰ মানুহে যদি পঞ্চাছ টকাকৈ কিমান হয় পঞ্চাছ হাজাৰ টকা পইচা ওপৰত দি আছোঁ চৰকাৰক সেইভাগে কৰিলে কেনেকৈ হ'ব সেইবিলাক আমি নেপালোঁ অঁ সেই খাতিৰত আপোনালোকক অঁ মানুহ মাটি খালি কি হ'ল বেছিকৈ এইটো হেৰি নকৰিব যিমান পাৰে জল্দি হেৰি কৰিলে নহ'লে আকৌ মই নেক্সট কমপ্লেইন দিব হ'লে বৰ হেৰি হ'ব আৰু পাৰিলে টেপবিলাক চেঞ্জ কৰিব মোক টেপৰ কোনো অৱস্থাই নাই অঁ অঁ যিবিলাক টেপ দিছে মানে গোটেই একদম হেৰি মোটোকা মোটোকি হৈ মানে গোটেই হেৰি হৈ গৈছে গোটেইখন মানে সেই তেনেকৈ সেই সেইভাগে

মোৰ ঘৰটো তুমি হাইস্কুলখন যে সেই হাইস্কুলখনৰ পৰা বাওঁহাতে সোমাই আহিলে তুমি পাই পাবাহি এইফালে দীঘল গলি দুটা পাবা চিংগুলকৈ এটা দীঘলকৈ গলি এটা আছে এই চিংগুল গলিটো সোমাই আহিলে তুমি সেইটো ধুনীয়াকৈ পাই যাবা মানে গোটেই সেই সেইটো স্কুলখনেদি সোমাবা স্কুলখনেদি এইফালে পাৰ হৈ আহিয়ে দীঘল গলিটো যোনটো এইফালে তাত নোসোমাবা চিংগুল ঘৰ এটা আছে লাষ্টলৈ আছে চিংগুল ঘৰটো যে সেইটোত সোমাই পিনি মানে ধুনীয়াকৈ এইটো কমপ্লেইনটো মোক চলভ কৰি দিবা টেপ টেপ কিন্তু নাপাহৰিবা দেই টেপ আৰু মানুহ একদম লগত লৈ আহিবা কিন্তু

অঁ তাৰপাছত চাই দিলে মই বেছি অলপ হেৰি হ'ম মানে আৰু আৰু আৰু কমপ্লেইন হ'ব চাগে দেই এইখিনি গোটেই আৰু এইবিলাক এই হেৰি পাইপ ফটা কাটিকে হৈছেনে সব অঁ ঠিক আছে সোনকালে কামটো খালি চলভ কৰি দিব অঁ অঁ অঁ হ'ব দিয়ক অঁ অঁ অঁ